হেল্ল' মণি অঁ এই কলেজত যাবা নেকি অঁ ওলাবা দেই কি পিন্ধি যাবা অঁ ময়ো ভাবিছোঁ এযোৰ পিন্ধিম আৰু কেইটামানত আহিবা অঁ অঁ আমি অঁ অঁ মই ক'ম বাৰু তেওঁলোকক অঁ অঁ বেয়া অঁ অঁ অঁ অঁ অঁ অঁ বাকী এতিয়া এইটো অঁ মই কৰিম অঁ অঁ অঁ অঁ নহয় মোক কৈছিলে বিজু কৈছিলে কি ময়ো যাম মানে যোৱা টাইমত ফোন কৰিব কৈছিলে বাৰু অঁ অঁ বিজু যাবই বাৰু আৰু মই মৰমীক কওঁ মৰমীও ওলাব আমি গোটেইকেইজনী একেলগতে যাম ন ভাল লাগিব অঁ খোজকাঢ়ি যাম অঁ তেতিয়াই ভাল লাগিব আকৌ সৰস্বতী পূজাত আকৌ খোজকাঢ়িয়ে ভাল লাগে ন অঁ অঁ হাঁ অঁ চুলিখিনি বান্ধিম দিয়া গৰম এহঃ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইটো অঁ অঁ অঁ ঠিক আছে মই বিজু বাইদেউক ফোন এটা কৰোঁ ন অঁ অঁ তুমি মৰমীক কৰা অঁ অঁ আৰু তুমি গুৱাহাটীলৈ কেতিয়া যাবা হয় নেকি অঁ আৰু হেৰি কি এইটো কলেজ এটেণ্ড কৰিব লাগিব নহয় সৰস্বতী পূজাৰ পিছত আৰু সৰস্বতী পূজাৰ পিছত কলেজ এটেণ্ড কৰিব লাগিব নহয় অঁ অঁ অঁ অঁ অঁ অঁ নাই সোনকালকৈ আহিবা আৰু গ'লেও অঁ মই এবাৰ যাম যাম বুলি ভাবিছোঁ বাৰু যাম চাগে গ'লেতো আৰু অঁ ময়ো সোনকালকৈ আহিব লাগিব অঁ অঁ বাকী ঘৰৰ মানুহ ভালে আছেনে হয় নেকি অঁ অঁ আৰু ল'ৰাটো কিমান ক্লাছ পলেনো মণি অঁ অঁ থাকেই অঁ অঁ অঁ ঠিকেই আছে য'তেই কৰক নাই নাই একো নহয় সেইবিলাক একো নাই হয় যদি ক'ৰবাত মানে যোনে য'ত হেৰি কৰে ন চবতে একে অঁ অঁ বাকী হয় ন অঁ অঁ

নহয় সেইটো অঁ অঁ অঁ সেইটো অঁ নালাগে নালাগে অঁ অঁ

অঁ

হয় আৰু তুমিতো বহু অঁ ফাংশ্যন হ'ব গম পাইছোঁ ফাংশ্যন চাব লাগিব অঁ অঁ অঁ অঁ অঁ বা হয় নেকি বহুত ডাঙৰ কৰিব অঁ যাম দিয়া আৰু কি আৰু ন আমি চাবহে লাগে আৰু পাৰিব পাৰিবই অঁ ভাল লাগিলেতো চালোঁৱেই অঁ অঁ অঁ অঁ নাই একেলগতে বহু কেইজনী হ'লিহে একো ভাল লাগিবনে অঁ অঁ সেইটো অঁ আৰু মোৰ এজনী নতুন লগ আছে ৰ'বা মই তাইকো লৈ ল'ম বাৰু ভাল লাগিব গোটেই কেইজনীয়ে একেলগতে গ'লে অঁ অঁ কলেজৰ ফাংশ্যনটো আৰু জানই কেনেকুৱা হয়

অঁ অঁ খোৱালে ভাল হ'ব দিয়া ভাত খোৱালে ভাল হ'ব ন দালি চব্জি অঁ

অঁ অঁ নিৰামিষ ভাতে খোৱাাটো ভাতে খালে ভাত খালেহে মোৰ পেট ভৰিব অঁ দিয়া হ'ব দিয়া ন অঁ দিয়া ৰেডি হ'বা অঁ দিয়া অঁ দিয় অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ দিয়া অঁ দিয়া ৰাখিছোঁ